আমি আমি চালানী মাছ খাব নালাগে আমি খাব লাগে খাল বিল এইবিলাকত মাছ ধৰি আনি খাব লাগে খাল বিলৰ মাছটো বহুত মানে নিৰোগী ৰুগীয়া নহয় কিন্তু এই চালানী মাছটো ৰুগীয়া সেয়েহে আমি চালানী মাছ খাবলে আমি মন নকৰোঁ কিছুমানে খায় আমি কিন্তু নাখাওঁ এই চালানী মাছ বা খোৱাৰ পাছত খোৱাৰ পৰা এই মানুহৰ বহুত ডাঙৰ ডাঙৰ বেমাৰ হৈছে ধৰক হাৰ্টৰ প্ৰব্লেম আৰু ধৰক এ এইবোৰ কেঞ্চাৰ কিবাকিবি এনেকুৱা বেমাৰে বেমাৰ হৈছে মানুহৰ অসমত মানে তেনেকুৱা বেমাৰীৰে ভৰি পৰিছে হস্পিটেলবিলাকলৈ যাবই নোৱাৰি তেনেকুৱা মানুহৰ হেৰিয়ত গতিকে আপ আজি যদি আমি এটা শ'ল মাছ আনি পেলাই আমাৰ লোকেল খাল বিলৰ এটা শ'ল মাছ আনি যদি ভেদাইলতাৰ লগত বনাই খাওঁ তেতিয়া আমি কিমান তৃপ্তি পাম আৰু পালেং শাক আ পালেং শাকে কাৱৈ মাছে সেইটো এটা বেলেগ জুতি আৰু চুকা শাক চুকা শাকৰ লগতো তেনেকৈ মাছ হেৰি কাৱৈ মাছ মাগুৰ মাছ এইবিলাক বনাই খাব লাগে বহুত খাবলৈ মজা গতিকে সেইবিলাক মজা বেলেগ সেইবিলাক মজা এতিয়া নাই কিয়নো সেইবোৰ মাছ আজিকালি বেপাৰীক বিক্ৰী কৰি দিয়ে ঘৰত খাবলৈও নাৰাখে গৃহস্থই ঘৰত খাবলৈও নাৰাখে পুখুৰীত মাছ আছে বচ পুখুৰীত ডাক কৰিলে বিক্ৰী কৰি দিলে হেৰিয়ে মাছ ধৰি লৈ গ'ল ঘৰলৈ কিবাকিবি এটা মাছ দি থৈ গ'ল আৰু সেয়াকে খালে আৰু ধনলৈ চিন্তা কৰে কিন্তু মানুহে স্বাস্থ্যৰ প্ৰতি চিন্তা নকৰে সেইকাৰণে মানুহে নিজৰ চিন্তাটো আগধৰি কৰিব লাগে তাৰপিছত বাহিৰা চিন্তা কৰিব লাগে পুখুৰীত মাছকিটা আছে সেই মাছকিটা আমাৰ নিজৰ পুখুৰীত আছে গতিকে সেই মাছকিটা কেতিয়াবা এটা ধৰি খাবলৈ ৰখাটো ভাল ম মই ক'বলৈ গ'লে আৰু যদি নেৰাখি পেলাই সেইটো যদি এনেই বিক্ৰী কৰি পুখুৰীটো গোটেইটো বিক্ৰী কৰি দিয়ে বেপাৰীজনক তেওঁ পানীটো সিঁচি পেলাই মাছকিটা লৈ যাবই আৰু তেওঁ পুখুৰীত মাছ নাথাকে আৰু একেবাৰে উদং কৰি লৈ যাব মাছকিটা অকমান দি থৈ যাব মাছ ঘৰত খাবৰ কাৰণে খায় সেইটোৱে তেওঁ জুতি নেপালেই কিহেৰে মাছটো খাব সেইটোও জুতি নেপালে গতিকে যেনে তেনে মাছ তাত দি থৈ গ'লেও খালে আৰু আজৰি হ'ল এই আৰু আৰু মানুহ মানুহে যদি নিজৰ স্বাস্থ্যটোৰ কথা নিজে নেভাবে তেতিয়াহ'লে অইনে ভাবিব নোৱাৰে কোনেও নেভাবে নিজৰ স্বাস্থ্যটো নিজে ভাবিব লাগিব মই এতিয়া বয়সত এতিয়া মোৰ ষাঠি পাৰ হৈ গ'ল গতিকে মই এতিয়াও এয়া মই এতিয়া কথা কৈ আছোঁ মোৰ এতিয়া ষাঠি পয়ষষ্ঠী হ'ল বয়স মই এতিয়াও নিজে কৰি মেলি মোৰ কাম মই নিজে ধুনীয়াকৈ কৰি মেলি থাকোঁ মোৰ স্বাস্থ্য ভাল হৈ আছে আৰু সিমান মানুহে ইমান হেৰি খোৱাৰ ওপৰত নিৰ্ভৰ কৰিহে মানুহৰ বেমাৰৰ পৰা প্ৰতিশোধ প্ৰতিৰোধ বেমাৰক প্ৰতিৰোধ কৰিব পাৰে যদি আমি সদায় মিলৰ চাউল খাওঁ মিলৰ চাউলে বোলে কিবা বেৰি বেৰি বেমাৰ নে কিবা বেমাৰ কৰে বুলি কৈছে সেইটো আমি গম পাওঁ আমি মিলৰ চাউল খাওঁ এতিয়া মিলৰ চাউল নেখালেতো ঢেঁকী বিচাৰি পাবলৈয়ে নাই এতিয়া বিহু বুলি পিঠাগুড়ি আমি আগত বিহুত একদম এগাল এগাল পিঠাগুড়ি খুন্দোঁ খুন্দি ভাজি পিঠা চিঠা ভাজি খাই ফূৰ্তি ফাৰ্তা কৰোঁ থাকোঁ দুদিন তিনিদিনলৈ আমাৰ বিহুৰ পিঠা থাকে আৰু এ জলপান থাকে গাখীৰ দৈ থাকে এতিয়া বিহুৰ পাছদিনাই বিহুৰ দিনাই দৈ গাখীৰৰ জলপান এটা খালে আৰু আজৰি নাই গাখীৰ নাই গাখীৰ মহলদাৰ আহিল মহলদাৰে পাতি দিলে গিলান পাতি দিলে মহলদাৰে কিবাকিবি দি দিলে হৈ গ'ল গতিকে সেই তেনেকুৱা সেইকাৰণে আমাৰ মানুহবিলাকে নিজৰ হেৰিয়ৰ জহত নিজে বেমাৰত ভূগি মৰিবলগীয়া হৈছে এতিয়া পাচলি ঘৰত আনি দিয়েহি সেই ঘৰতে পাচলি লয় পইচা দি কিন্তু ঘৰত আকৌ গুটি কেইটামান আনি পেলাই সিঁচি মেলি পাচলি অকমান কৰি নেখায় ইমানেই এলাহ মানে মানুহ মানে এতিয়া আমি নিজে পাচলি হেৰি কোৰ মাৰি পেলাই মাটি চাহ কৰি আমি নিজে সেই খেতি কৰি মাটি পাচলি খাওঁ এতিয়া মই এইবাৰ বাৰু হেৰি কৰা নাইচোন এই মাটিটো শুকাবলৈ দি আছোঁ লাইশাক ধনিয়া মূলা এইবিলাক মই আগতীয়াকেই সিঁচোঁ কিন্তু এতিয়া সিঁচা নাই মাটিটো শুকোৱা নাই জাগলত মাটিটো বৰ হেৰি হৈ গ'ল গতিকে নিজেও মাইকী মতা কি আছে চবেই কৰিব লাগে চবেই খাব লাগে মই সেইটোহে জানো মাইকীয়েও কৰিব পাৰে মতাইও কৰিব পাৰে মতাই নকৰিলেও মাইকীয়ে ঘৰত থাকে যেতিয়া মাইকীয়ে পাচলি গুটি কেইটামান সিঁচাটো কোনো ডাঙৰ ডাঙৰ কথা নহয়

মই কিন্তু চব কৰি খাওঁ মই পাচলি খেতিও কৰোঁ কবি মূলাও ৰোও পাচলি দিও গুটি মই এতিয়া জিকা গুটি পচালোঁ জিকা গুটি গজিল কেৰেলা পচাইছিলোঁ কেৰেলা গুটি গুজিল ৰুলোঁ এই বগাওতে এইবোৰ বান্দৰে বাকুহি বাকুহি বান্দৰে গুটি ছিঙি নিলে দুজোপামান আছে হ'বলা এতিয়া হেৰি কেৰেলা গছ তেনেকৈয়ে চবেই সকলোৱে মানুহ বিলাকে নিজৰ হেৰিটো এৰি দিছে দিয়াৰ কাৰণে মানুহবিলাক ইমান ৰুগীয়া ঘুণীয়া হৈছে মই মই ভাবোঁ সেইটোহে